হেল্ল' আপোনালোকৰ এজেঞ্চীৰ পৰা মই এখন গাড়ী বুক কৰিছিলোঁ কিন্ত গাড়ীখনতো বৰ লেতেৰা ছিট টিটবিলাক বেয়া হৈ আছে গতিকে এইখন গাড়ী নহ'ব